হেল্ল' অঁ বাসন্তী অঁ হ বিপিন দাইটিৰে কৈছোঁ ৰ'বা হেৰি হ'ল হে অঁ হেৰি নাই আমাৰ মহেশ নাই নেকি তোহনাই ফোন কৰি আছোঁ মহেশক অঁ তাকেতো মই ফোন মাৰি আছোঁ ফোনটো পোৱা নাই হা আচ্ছা হেৰি বাকী ঘৰত আছে না চব ভালে অঁ তাকেতো আমাৰ এওঁ মানে খুব কৈ আছিল হা হেৰি ৰাস আহিল নহয় ৰা ৰাস চাবা গেছা নেকি হয় নি তা এই ভিৰ হ'লে হেৰি হে কেং বেঙাই আছে একবাৰ যাওঁ বলা নহ্লি ই ৰিক্সা এখান ই ৰিক্সা এখান মই এনেই কৈ থৈ দিছোঁ নহ্লি তাতে হৰি মন্দিৰৰ সেই নাপাওঁতে কনাটোৰ তাতে থ থলোঁ থৈ পেলেই চালোঁ অলপ চলপ সেই কিবা কিবি যাদু তাদু চালোঁ দেচোন তাৰ পৰা মূৰ্তি কেইটা চালোঁ চাই ফেলে এনকৈ অলপ সময় মিটিংখান বা কি হয় আজি অপেনিং যিহেতু অঁ আজি তাৰ মানে অপেনিং এনে আগে পিছে আমি এনেই ৰাসৰ এই আৰম্ভণি সেই মূৰ্তি বনাই থাকে যে সেইবোৰ চাব যাওঁ দেচোন এইবাৰ আৰ সময় চময় নাই যাওঁ বলা নহ্লি কি কৱ অঁ অঁ গৰম পচ্ছি হ'লেও অঁ অঁ ইতা বেছি গৰম নহয় দিয়া ৰাসৰ কথা অলপ ঠাণ্ডা আগতে ঠাণ্ডা হৈছি ইতা অলপ গৰম পচ্ছি আজিকালি

হয় হয় হয়

অঁ অঁ মই মই অঁ দে ঠিক আছে কথাটো তুমি উলিয়াবা মই ৰিক্সা ঠিক কৰা বুলি ক'বা অঁ অঁ দিয়া জনাবা অঁ অঁ ঠিক আছে হ'ব দে থ থ